হেল্ল' বাইদেউ অলপ ভোট জলকীয়া কৰিব লাগিছিলে

হয় হয় হয়

মানে ভোট

অঁ অঁ হয় হয় হয়

হয় হয় অঁ অঁ অঁ অঁ মোক অঁ মই তাকে এইকাৰণে ভাবি পেলাই মই ফোন কৰিলো আৰু আপোনাৰ যিহেতু মাটিতো ঘৰৰে হয় তেতিয়া আৰু আৰু অলপ বেছি ভাল হয় অঁ অঁ অঁ কি কি কৰিব লাগে

অঁ অঁ কি কি লাগিব সেইবিলাক আমি দুয়ো এই আপুনি হ'লেও আহিব আমাৰ ঘৰলৈ নহ'লে মই হ'লেও যাম আপোনাৰ ঘৰলৈ অঁ অঁ অঁ

হয় ঠিক আছে তেতিয়াহ'লে মই হ'লেও যাম আপোনাৰ ঘৰত নহ'লে আপুনি হ'লেও আহিব আহি পেলাই আৰু সিহঁতকো সুধিম সুধি পেলাই আৰু কামখিনি আগবঢ়াম আৰু ঠিক আছে হ'ব দিয়ক বাৰু